অঁ হেৰি আপুনি এতিয়া কি কি ৰেচিপি বনাইছে মানে থলুৱা খাদ্য মানে কি কি আপুনি বনাব জানে গাহৰি গাহৰি লাইটো বহুত ভাল লাগে ন খাই এতিয়া ছিজন আৰু এতিয়া লাইশাকৰ ছিজন আৰু

অঁ আৰু কি কি বনাই

হাঁহ আৰু কোমোৰা সেইবিলাকো বনাই ন অঁ সেইটোতো ভালেই লাগে ন সেইটোতো চব ছিজনতে খাব পাৰি সেইটো কোমোৰাটো থাকেই আৰু ন আজিকালি গাঁৱবিলাকতোটো শুকুৱাই শুকুৱাই থয় আৰু কোমোৰাবিলাক মানে ধোৱা চাঙৰ ওপৰত শুকুৱাই শুকুৱাই কিমান ধুনীয়াকে থ'ব হাঁহৰ লগত খাবলে এতিয়া তাতে ন খোৱা ছিজন আৰু ন খাওঁতেও সেইটোৱে ব্যৱহাৰ কৰে লগত চেৱা ভাতটো দিয়েনে চেৱা ভাত বনাই নে ন খাওঁতে অঁ চেৱা ভাত বনাব জানে অঁ অঁ চেৱা ভাতটো মই নাজানো শিকাই দিব দেই অঁ কোমল হ'ব লাগে নতুন নতুন বৰাটো ভাল ন পুৰণাটাে ভাল নতুনটো সোনকালে হয় কোমল হৈ থাকে অঁ অঁ

অঁ কলপটুৱা দি দিম অঁ অঁ খোৱাটো নালাগিব মানে অঁ বনাই চাব লাগিব মাতিম দেই যিদিনা প্ৰথম বনাম অঁ অঁ অঁ অঁ জইনটোত মানে আটা সানি দিয়ে হাৱাটো নোলাবলৈ অঁ অঁ অঁ অঁ এইবাৰ ন খাওঁতে তাকে বনালে নেকি চেৱা ভাত অঁ অঁ ঠিক আছে এদিন খোৱাব হ'ব এতিয়া ৰাখিছোঁ অঁ